মই স্কুলীয়া বেগসমূহৰ কাৰণে মোৰ মন্তব্য দিব বিচাৰিছোঁ স্কুলীয়া বেগসমূহ সাধাৰণতে শিশুসকলৰ বাবে সেই বেগৰ ব্যৱহাৰ নকৰাকৈ যি শিক্ষা পদ্ধতি হয় তেনেকুৱা সকলোতে কৰিব পাৰি নেকি কাৰণ সৰু সৰু কণ কণ শিশুসকলে যে যিবোৰ বেগ পিঠিত লৈ যায় তাৰ ফলত এতিয়া বহু ধৰণৰ মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে শিশুৰ যি ৰাজহাড় আছে তাত সেই বেগৰ প্ৰভাৱ পৰে অত্যাধিক কিতাপৰ বুজাই সেই বেগবোৰ মানে অধিক গধুৰ কৰি তোলে তেনে ক্ষেত্ৰত শিশুসকল বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যাৰ বাবে তেওঁলোকে পিছত ভুগিবলগীয়া হয় ইমান কম সময়তে কি কম বয়সতে এনেধৰণৰ বেগসমূহৰ ব্যৱহাৰ বৰ্জন কৰিব পাৰি নেকি বা ইয়াৰ পৰিৱৰ্তে অন্য কোনো ধৰণৰ সামগ্ৰী আমি চিন্তা কৰিব পাৰোঁ নেকি শিক্ষাক্ষেত্ৰৰ বাবে সেই বিষয়ে চিন্তা কৰিব লাগিছিলে এ এইটো এটি অতি চিন্তনীয় বিষয় স্কুলীয়া বেগটোৰ বিষয় অলপতে এটি নিউজো পোৱা হৈছে খবৰ যে য'ত নেকি এজন শিশুৰ হাড়ৰ অপাৰেশ্যন কৰিবলগীয়া হৈছে কেৱল তেওঁ পিঠিত অত্যাধিক গধুৰ বুজা লোৱাৰ বাবে সেয়ে মই ইয়াৰ এটি মন্তব্য আগবঢ়াব বিচাৰিলোঁ এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিলে অৱশ্যে ভাল ফলাফল পোৱা যাব